বিজ্ঞান আৰু প্ৰযুক্তি উদ্ভাৱনে আমাৰ জীৱনত বহুতো প্ৰভাৱ পেলাইছে যেনেকৈ আমি এতিয়া ব্যৱহাৰ কৰি থকা মোবাইলটো মোবাইলটোৰ এনেকৈ উদ্ভাৱন কৰিছে যাতে সকলো বস্তু এই মোবাইলটোতে পোৱা যায় যিকোনো বস্তু যিকোনো আমি কাম মোবাইলটোৰ দ্বাৰাই হাতত লৈ আমি দেশ বিদেশৰ পৰা দেশ বিদেশৰ লগতে সকলো ধৰণৰ খবৰ আমি এই মোবাইলটোৰ দ্বাৰাই পাওঁ বিদেশত কি চলিছে বিদেশত কি কৰিছে আমি নিজৰ দেশত থাকিয়ে আন আন দেশৰ খবৰ লওঁ লগতে কেনেকুৱা ধৰণৰ কেনেকুৱা ধৰণৰ সমাজে দূৰ্ত গতিত আগ বাঢ়িছে সকলো চোকে কোণে নগৰে গাঁৱে ভূঞেঁ সকলোতে কেনেকৈ মানুহ জীৱন যাপন কৰিছে কোনে কি কৰিছে সকলো ধৰণৰ কাম আমি এই মোবাইলটোৰ দ্বাৰাই চাব পাৰোঁ শুনিব পাৰোঁ আৰু লগতে তাক আমি ব্যৱহাৰযোগ্য় কৰি তুলিব পাৰোঁ কিছুমান এনেকুৱা আমি নজনা কথা আমি খন্তেকতে মোবাইলত চাই জানিব পাৰোঁ যেনেকৈ গুগুল গুগুলত চাৰ্চ কৰিলে আমি সকলো ধৰণৰ খবৰ সকলো ধৰণৰ কাম আমি তাৰপৰা শিকিব পাৰোঁ যেনেকৈ মই কালি যিকোনো ৰেচিপি এটা চাবলৈ মই মানে বিচাৰি আছিলোঁ তাৰপিছত মোৰ ঘপককৈ মনত পৰিলে যে মই ৰেচিপিটো মোবাইলতে চাব পাৰোঁ তাৰপৰাই মই ৰেচিপিটো সকলোখিনি ধ চাই মই ৰেচিপিটো বনালোঁ তাৰপাছতে আজিৰ আজিৰ যুগৰ বিজ্ঞ বিজ্ঞানৰ প্ৰযুক্তিৰ লগত সাঙুৰ খাই থকাৰ বাবে আমি সকলো মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক এটা নতুন নতুন প্ৰজন্মৰ দিশে নতুন কথা জনাৰ দিশে আমি এই মোবাইলটোৰ দ্বাৰাই আগবঢ়াই দিব পাৰোঁ কিয়নো মোবাইলটোৰ দ্বাৰাই আমাৰ ল'ৰা ছোৱালীয়ে ইয়াতে আমাৰ নিজৰ ঘৰত থাকি সকলো ধৰণৰ দেশৰ খবৰ ৰাখিব পাৰে লগতে উচ্চ শিক্ষাৰ বাবে ক'ত কেনেকৈ শিক্ষা গ্ৰহণ কৰিব পাৰি তাৰবাবেও জানিব পাৰে লগতে সকলো ধৰণৰ ভাষা ভাষা আমি বিভিন্ন ধৰণৰ ভাষা এই মোবাইলৰ দ্বাৰাই শিকিব পাৰোঁ কিয়নো আমাৰ সকলোৰে জন্মগত এটা নিজস্ব ভাষা থাকে আৰু সেই ভাষাৰ ওপৰিও আমি সমাজত চলিবলৈ বিভিন্ন ভাষাৰ প্ৰয়োজন হয় আৰু সেই ভাষাটো আমি মোবাইলৰ দ্বাৰাই শিকি আনৰ লগত কথা বতৰা পাতিব পাৰোঁ মোবাইলৰ দ্বাৰা আমি বিভিন্ন ভাষা ভাষী মানুহৰ লগত কথোপকথন কৰিব পাৰোঁ মোবাইলৰ লগতে মোবাইলৰ যিকোনো যিকোনো এটা এপৰ এপৰ লগতে আমি ইণ্টাৰনেট সংযোগ কৰি আমি তাক বহূলভাৱে ব্যৱহাৰ কৰিব পাৰোঁ সকলো স্কুল কলেজৰ খবৰ স্কুল কলেজৰ বি বিচৰা উন্নতিৰ পথত আগবঢ়া সকলো খবৰ আমি মোবাইলৰ দ্বাৰাই পাওঁ মোবাইলটো হৈছে এনেকুৱা এটা জীৱনৰ অংশ যিটো অবিহনে মানুহ আজিকালি চলাচল কৰিবলৈ অসুবিধা হৈ পৰাৰ নিচিনা হৈছে বিজ্ঞান প্ৰযুক্তিবিদ্যা ইমানে আগবঢ়াইছে যে মোবাইল অবিহনে মানুহ এটা নিঠৰ বুলি ক'লেও ভুল নহয় মোবাইলৰ দ্বাৰা সকলো সকলো কাম যেনে পঢ়া শুনা আপোনাৰ দেশ বিদেশৰ খবৰ ৰখা যিকোনো আপুনি ৰন্ধা বঢ়া কৰাৰ সময়ত ব্যৱহাৰ কৰিব পৰা যিকোনো আপুনি যিকোনো কামত ব্যস্ত থকাৰ সময়ত মিউজিক শুনিব পৰা আপুনি বেয়া লগা ভাল লগা সকলো অনুভৱ কৰিব পৰা এটা বস্তু যিটো বস্তুৱে মানুহক নিজৰ লগতে আনৰ সহায় কৰাৰ বাবে বিজ্ঞানে উদ্ভাৱন কৰিছে মোবাইলটো এনেদৰে উদ্ভাৱন কৰিছে যাতে সকলো মানুহে সহজভাৱে ইয়াক ব্যৱহাৰ কৰিব পাৰে সহজ সহজ সহজ সহজ সৰল সহজ সৰলকিছুমান এনেকুৱা ইংৰাজী মাধ্যমৰ কিছুমান ভাষা ইয়াত ব্যৱহাৰ কৰা হৈছে যাতে সকলো ধৰণৰ মানুহে সকলো ধৰণৰ মানুহে ইয়াক ব্যৱহাৰ কৰিব পাৰে যিহেতু সমাজত শিক্ষিত অশিক্ষিত বহুতো লোক আছে তথাপিতো মোবাইলৰ কাৰণে কাৰো আজিলৈকে সমস্যা সমাধা সমস্যা হোৱা নাই সকলোৱে শিক্ষিত হওঁক অশিক্ষিত হওঁক সকলোৱে মোবাইল সম্পূৰ্ণভাৱে ব্যৱহাৰ কৰিব জানে এনেকেই বিজ্ঞানে উদ্ভাৱন কৰিছে যে সকলো ধৰণৰ মানুহে ইয়াক ব্যৱহাৰ কৰিব পাৰে ব্যৱহাৰৰ ফলত ইয়াৰ ভাল বেয়া সকলো ধৰণৰ বস্তু আছে যদিও মানুহে সকলো কাম ভালৰ বাবেই ব্যৱহাৰ কৰে বুলি মই ভাবোঁ মোবাইলত মোবাইলটোত ইমান কিছুমান বস্তু আছে আপোনাৰ কৈ শেষ কৰিব নোৱাৰি আৰু লগতে আপুনি শিকি শেষ কৰিব নোৱাৰে শিকি যিহেতু মই ইমান দিনে মোবাইল চলাইছোঁ যদিও বহু কথা জনা নাছিলোঁ আজি প্ৰায় মই দুদিন এদিনৰ পৰাহে মই এই কথাবিলাক শিকিছোঁ গতিকে মোবাইলৰ দ্বাৰা আমি বহুত কথাই শিকিব পাৰোঁ বহুত কথা জানিব পাৰোঁ আৰু সকলো ধৰণৰ কথাই আমি মোবাইলৰ লগত নিজে নিজৰ সংগী হিচাপে তাক ব্যৱহাৰ কৰিব পাৰোঁ